অ' হয় কওকচোন অ' নমস্কাৰ নমস্কাৰ অ' বৰ্তমান নাই বাৰু তেনেকৈ কওকচোন বাৰু অ' হয়

অ' আচ্ছা প্ৰগ্ৰেম আমাৰ তেনেকৈ এইটো মাহৰ ছাব্বিছ সাতাইছ আঠাইছ এই তিনিদিন দুলীয়াজানত আছে তাৰপিছত বাকী টিমটোৰ লগত পাতিব লাগিব কেনেকৈ সুবিধা আপোনালোকৰ ডেটটো জনাবচোন অ' অ' অ'

আমাৰ চৌবিছ তাৰিখে প্ৰগ্ৰেম আছে ধেমাজিত আপুনি তাৰ আগতেই তাৰ আগত ওঠৰ ঊনৈছ তাৰিখে আমি ফ্ৰি আছোঁ সেইকেইদিনত যদি আপোনালোকে বিচাৰে সেইকেইদিনত পৰা হ'ব অ' অ'

অ' আপুনি পাতি চাওক কমিটিৰ মানুহৰ লগত পাতি লৈ আমাক জনাব পইচাটোৰ কথা মই আপোনাক টিমটোৰ লগত পাতিহে জনাব পাৰিম আপুনি নেক্সটো আপুনি নম্বৰ ডেটটোৰ কথা পাতি মেলি আমাক জনাব জনোৱাৰ পিছতে ময়ো আপোনাক ফিজটোৰ কথা ক'ম যিহেতু আমাৰ তাত কমিটিত টিম এটা থাকে টিমটোৰ লগত চবৰে লগত আলোচনা মতামত লৈহে ক'ব পৰা হ'ব নিশ্চয় নিশ্চয় ধন্যবাদ